আচলতে মই যিহেতু মৰাণ অঞ্চলৰ হয় গতিকে ইয়াত পিঠা খুব ধুনীয়াকৈ বনোৱা হয় আৰু পিঠা আচলতে সকলোৱে যিদৰে বনায় তেনেকৈয়ে বনায় বৰা চাউলখিনি তিয়াই খুন্দি লয় তাৰপাছতে বৰা চাউলখিনি কি কৰে অকণমান মানে গাপ দি থয় তাৰপাছত এনেকৈ ধুনীয়াকৈ যিখন টাৱা লয় সেই টাৱাখন আচলতে কেতিয়াও বেলেগ তেল বস্তু মানে ইউজ নকৰা হ'ব লাগে দেই আৰু সেইখনত এনেকৈ পিঠা যেনেকৈ তিলপিঠা নাৰিকল পিঠা বনোৱা হয় তেনেকৈ আচলতে এনেকৈ দি তাতে তিলখিনি দি এনেকৈ ঘূৰাই দিলে আৰু সেয়ে পিঠা আচলতে আপোনালোকে বহুতে হয়তো ইউটিউবত দেখিছে তেনেকৈ পিঠাখিনি বনোৱা হয় বনোৱা হয় আৰু নেক্সট যদি ক'বলৈ যাওঁ ইয়াত পায়স বহুত ধুনীয়াকৈ বনোৱা হয় মানে বহুত ধুনীয়াকৈ বনোৱা হয় দেই পায়সৰ কিন্তু ইয়াত নাম আছে আৰু মাংস আচলতে সকলো ধৰণে ভাল বনায় কিন্তু বইল মাংসও ধুনীয়া বনোৱা হয় আৰু বইল মাছো ধুনীয়া বনোৱা হয় আৰু যদি মই কওঁ ইয়াত ব্রইলাৰ মাংসত লাইশাক দি কিন্তু খোৱা হয় আৰু এই গোটেইকেইটা ৰেচিপি মই অকণমান অকণমানকৈ আপোনালোকক কৈ দিব বিচাৰিছোঁ যাতে আপোনালোকৰ অকণমান সুবিধা হয় আৰুতি এতিয়া মই পিঠাৰ কথা ক'লোঁ আৰু পায়সখিনি কি হয় আচলতে গাখীৰ আচলতে সৰহ পৰিমাণে দিব লাগে তাৰপাছত আৰু জহা চাউল নামমাত্ৰ আৰু খুব কমেই দিব লাগে একমুঠি মান দিলে আৰু তাত গাখীৰ পেকেট আপোনালোকে তিনিটামানো দি দিব পাৰে আৰু সকলো ধৰণৰ ড্ৰাই ফ্রুটছবিলাক দি দিব লাগে আৰু চেনী তেজপাত তেনেকৈ আৰু যি যি আচলতে দিয়া হয় সকলোবোৰ দি ধুনীয়াকৈ আচলতে দিব লাগে আৰু চেনীটো আচলতে অলপ শেষতেই দিব লাগে তেতিয়া হেনো চেনীখিনি ধুনীয়াকৈ যিখিনি চাউল তাত সোমাই যায় আৰু খাবলৈ খুব ভাল হয় তেনেকুৱা কথা আৰু মই আপোনালোকক বইল কথা কৈছিলোঁ ন বইল মাছ আৰু বইল মাংসৰ কথা ক'লোঁ আৰু বইল মাংসত মই ব্রইলাৰ বইলো ক'ব বিচাৰিছোঁ ব্রইলাৰ বইলখিনি কেনেকৈ কৰা হয় আচলতে মাংসখিনি প্ৰথমতেটো অনাৰ পিছত ধুই লোৱাই হয় আৰু তাৰপিছত মাংসখিনি আচলতে তেল নিদিয়াকৈ এখন শুকান কেৰাহিত আচলতে এনেই দি দিব লাগে আৰু দি পিনে খুব এটা লাগি ধৰাৰ নিচিনাকৈ গেছৰ ভলিউমটো বঢ়াই দিব লাগে আৰু লাগি ধৰিলেও অকণমান জোৰ দি দি হ'লেও তাত ভাজি থাকিব লাগে যাতে মাংসখিনি খুব ধুনীয়াকৈ ফ্ৰাই হৈ যায় কিন্তু ৱিডাউট অইল তেল নিদিয়াকৈ আচলতে ভাজিব লাগে আৰু তেল নিদিয়াকৈ ভাজোঁতে ভাজোঁতে লাগি ধৰিব কষ্টও হ'ব কিন্তু তেনেকৈ ভাজি থাকিব লাগিব আৰু ভজাৰ পিছত সেইখিনি উলিয়াই লোৱা হয় আৰু উলিয়াই লোৱাৰ পিছত জলকীয়া বিলাহী এই বস্তুখিনি কি হয় অকণমান পুৰি ল'ব লাগে মানে গেছতে পুৰি ল'ব লাগে আৰু পোৰাৰ পাছত সেইখিনি ধুনীয়াকৈ অকণমান খুন্দাৰ নিচিনাকৈ খুন্দি ল'ব লাগে আৰু এইপিনে আদা নহৰুটো খুন্দি ল'বই লাগিব একো পে'ষ্ট বনাব নালাগে দেই জাষ্ট খুন্দনাত খুন্দিলেই হ'ল আৰু তাৰপাছতে আলুবোৰ অকণমান দীঘলীয়াকৈ কাটিব লাগে মাংসখিনি যিহেতু আমাৰ ফ্ৰাই আছেই এতিয়া আমি পানীখিনি দি দিব পাৰোঁ আৰু পানীখিনি দিয়াৰ পাছতে মানে কি হয় অলপ উতলিব দিব লাগে আৰু উতলাৰ লগে লগে আলুখিনিও দিওঁ আলুখিনিও কিন্তু তেনেকৈ অলপ ফ্ৰাই কৰি ল'ব পাৰোঁ যেনেকৈ আমি মাংসখিনি কৰিছিলোঁ তেল নিদিয়াকৈ আৰু তাৰপাছত মাংসই আলুৱে একেলগতে আমি দি দিব পাৰোঁ আৰু তাৰপাছতে আহিলে আমাৰ মাংসখিনি আৰু আলুখিনি দি দিয়াৰ পিছত আদা নহৰু যিখিনি খুন্দি থৈছিলোঁ সেইখিনি আৰু বিলাহী এটা কাটি থ'ব লাগে আৰু সেই বিলাহীখিনি সেইখিনি সময়তে দি দিব লাগে তাৰপিছত তেনেকৈ দিয়াৰ পাছতে আমি লাইশাক যে থাকে লাইশাকো দিম গতিকে আনি থৈ দিব লাগিব আৰু মই যে পুৰি লোৱা জলকীয়া আৰু আপোনালোকক কৈছিলোঁ পুৰি লোৱা বিলাহীৰ কথা সেয়া আপোনালোকে দি দিব লাগিব আৰু তেতিয়া মানে কালাৰখিনি বহুত ধুনীয়া হ'ব যেতিয়া পুৰাৰ মানে অকণমান ক'লা ক'লা হৈ যাব টেষ্টটো মানে বহুত ধুনীয়া হয় তাৰপিছত সেইখিনি কৰাৰ পাছতে কি হ'ব আপোনালোকে মইতো কেঁচা বিলাহীও দিবলৈ কলোঁৱেই আৰু অকণমান খুন্দি লোৱা জালুক দিব পাৰে আৰু তেনেকৈয়ে ঢাকনীখন লগাই দিব আৰু অলপ সময় কাৰণে ৰৈ দিব যাতে সেয়া ধুনীয়াকৈ সিজি যায় আৰু তাৰপিছতে আমি লাইশাকখিনি যিহেতু অনাই আছিলে এতিয়া ধুই পিনে সেই লাইশাকখিনি তাত দীঘল দীঘলকৈ দি দিব লাগে একো মানে আপোনালোকে কাটি থাকিবলৈ প্ৰয়োজন নাই তেনেকৈ দীঘলকৈ দি দিব লাগে আৰু তেনেকৈ তাৰপিছত ঢাকি দিব আৰু ঢকাৰ পিছত আচলতে জোলখিনি আপোনালোকৰ নিজৰ কথা যে আপোনালোকে চুপ নিচিনাকৈ খাব নে এনেকৈ মানে একদম মানে গ্ৰেভি টাইপ কৰিব আচলতে অলপ এইবিলাক বস্তু মানে যিহেতু গা বেয়া লাগিলেও খাব পাৰি ন গতিকে চুপ নিচিনা হৈ থাকিলে অলপ জুলীয়া হৈ থাকিলেই ভাল লাগিব গতিকে জুলীয়াই হৈ থাকিবলৈ দিব আৰু এইটো ৰেচিপি এনেদৰে শেষ হয় আৰু তাৰপিছত আহিলে মাছৰ মই যিটো বইল কৈছিলোঁ আৰু বইল মাছটো একদম একে কিন্তু আপোনালোকে লাইশাক দিয়ে বা নিদিয়ে সেইটো আপোনালোকৰ লগত কথা কিন্তু প্ৰচেছখিনি একদমেই একে একদম একে মাত্ৰ আপোনালোকে ইয়াত ধনিয়াপাত এড কৰিব পাৰে আৰু সেই ধনিয়াপাত আপোনালোকে মাংসখিনিতো এড কৰিব পাৰে কিন্তু মাছত ধনিয়াপাতখিনি অকণমান বেছিকৈ দিব আৰু মাছখিনি এনেকুৱা লাগিব নালাগে যেন কেঁচা গোন্ধ এটা থাকে যে সেয়া আৰু তাৰকাৰণে আপুনি মাছটো যেনেকুৱা মই কৈছিলোঁ মাংসখিনি তেল নিদিয়াকৈ ভাজিব লাগে তেনেকৈ তেল নিদিয়াকৈ ভাজি ল'ব আৰু তাৰপিছতে তেনেকৈ দি দিব আৰু সেয়াই আৰু মাছখিনি তেনেকৈ হৈ যাব মাছ আৰু মাংসখিনিৰ কথাটো মই ক'লোঁৱে এতিয়া আহোঁ তেলত কেনেকৈ মানে মই বনাওঁ আৰু মই বুলি নহয় আচলতে আমাৰ মৰাণৰ অঞ্চলৰ সকলোৱে ব্রইলাৰ মাংসত লাইশাক দি খায় আচলতে আৰু কেনেকৈ বনাই আপোনালোকক কওঁ দেই আৰু ইয়াৰ কাৰণে আপোনালোকে সকলোবোৰে পেষ্ট কৰি ল'ব পাৰে বিলাহী আদা নহৰু এইখিনি একদম ধুনীয়াকৈ আৰু পেষ্ট কৰি ল'ব তাৰপিছত মাংসখিনি অকণমান ফ্ৰাই কৰিব ফ্ৰাই কৰা পাছত আলু ফ্ৰাই কৰিব আৰু সেইখিনি উলিয়াই থৈ দিব উলিয়াই থৈ দিয়াৰ পাছত আপোনালোকে কৰিব কি সেই যে পেষ্টখিনি যে বনাইছিলোঁ সেইখিনি তাত দিব তাৰপিছত যিমান মচলা আছিলে ঘৰত সেয়া মচলাখিনি দিব কিন্তু চব্জি মচলা নিদিব মিট মচলা অকণ দিব পাৰে জীৰা দিব পাৰে তো তেনেকৈ আপোনালোকে দি ধুনীয়াকৈ পেষ্টখিনি একদম লৰাই থাকিব লৰাই থাকিব আৰু তাৰপাছত যেতিয়া এটা ধুনীয়া কালাৰ আহি যাব তাত অকণমান আপোনালোকে দৈও দি দিব পাৰে যিহেতু মৰাণৰ অঞ্চলৰ মানুহখিনিয়ে দৈ দিয়ে আৰু এই অঞ্চলৰখিনিত লাইশাক লগত বনাই যদিও দৈ দি দিয়ে দেই প্ৰথম অৱস্থাতে তাৰপিছতে মাংস আৰু আলুখিনিও লগতে ভাজি থাকিব লাগিব আৰু তেলটো ইয়াত অকণমান বেছি পৰিমাণে লাগিব যিহেতু দৈও থাকিব আৰু আমি বেছি পানী ব্যৱহাৰ নকৰোঁ সেইবাবে আৰু মাংসখিনি মানে অকণমান ড্ৰাই দৰে হৈ থাকিব ইয়াত বেছি মানে একদম জুলীয়া বা গ্ৰেভিও নহয় গ্ৰেভিতকৈও অকণমান কম আৰু তেনেকুৱা হ'ব আৰু তাৰপিছতে আপোনালোকে ইয়াতে সেয়া আৰু নৰ্মেল মাংস যেনেকৈ বনাই তেনেকৈ সিজাব আৰু একদম কম পৰিমাণে গৰম পানী অকণমান দি দিব আৰু যেতিয়াই সিজি যাব তাৰপিছত আপোনালোকে দিব ইয়াত মই যে কৈছিলোঁ লাইশাক চেই একদম তেনেকৈ দিব যেনেকৈ বইলত দিছিলে একদম দীঘল দীঘলকৈ দি দিব লাগে একো কাটি পিনে দিব নালাগে তাৰপিছত সিজিব আৰু এনেকৈয়ে আমাৰ মৰাণ অঞ্চলৰ মানুহখিনিয়ে খাই আৰু এয়া আমাৰ পাৰম্পাৰিক খাদ্য বুলিয়ে ক'ব পাৰি